মই মোৰ ৰন্ধাৰ হবিটো মই কেতিয়াও পেচা বুলি নাভাবোঁ ৰান্ধি বাঢ়ি মই খুবেই ভাল পাওঁ ঘৰৰ মানুহখিনিক মই ইচ্ছামতে যি যোনে যি ভাল পায় তেনেকৈ ৰান্ধি খুৱাবলৈ মই খুবেই ভাল পাওঁ ৰন্ধা বঢ়াত মোৰ চখ আছে মই পিছলৈও বাহিৰত হ'লেও এই ৰন্ধা কাম কৰি বহুতে বহুত পইচা পাতি ঘটি আছে তেনেকৈ মই অকণমান বাহিৰত তেনেকুৱা কাম কৰিবলৈ বৰ ইচ্ছা কৰোঁ তেনেকুৱা সুবিধা পালে মই কৰিম